ৰাসায়নিক কীটনাশক দ্ৰব্যসমূহে মাটি একেবাৰে ধ্বংস কৰিছে খেতিডৰাৰ উৎপাদন ক্ষমতাটো বৃদ্ধি হয় কিন্তু তাৰ পৰিৱৰ্তে মাটিৰ ভাৰসাম্য ক্ষমতাটো একেবাৰে নাইকিয়া হৈছে পৰিৱৰ্তনৰ ক্ষেত্ৰত লক্ষ্য কৰিলে দেখা যায় যে কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰাত খেতিডৰাত উৎপাদন হৈছে কিন্তু সেই কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা খাদ্য খাই বেমাৰ আজাৰ বৃদ্ধিৰ লগতে মানুহৰ আয়ুসো কমি আহিছে গতিকে আমি নিৰাপদে যদি বাচি থাকিবলৈ হ'লে জাবৰ জোথৰ পুতি নাইবা গৰু ম'হৰ গোবৰ ব্যৱহাৰ কৰি নাইবা আমি সচৰাচৰ পুহি থকা গাহৰি বইলাৰ কইলাৰ যদি তাৰ গুবোৰ মলবোৰ খেতিডৰাত দিপিনেও আমি ইয়াত উৎপাদন ক্ষমতা বৃদ্ধি কৰিব পাৰোঁ এনেকৈ যদি আমি সচৰাচৰ গাঁৱতে থকা সাৰবোৰ প্ৰয়োগ কৰি যদি ইয়াৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰোৱা হয় তেতিয়া আমাৰ জীৱনটো বাচি থাকিবলৈ বহুখিনি সুবিধা হয় বুলি ভাবোঁ আৰু বেমাৰ আজাৰৰ পৰা বহুতখিনি হাত সাৰি থাকিবলগীয়া হাত সাৰি থাকিব পাৰোঁ বুলি ভাবোঁ আৰু ইয়াৰ পৰা মাটিৰ উৎপাদন ক্ষমতা হ্ৰাস নাপায়